অঁ অঁ ভাইটি তুমি দোকানতে আছা নেকি এতিয়া ঘৰত আছা অঁ অঁ হেৰি নহয় এই মোক এই কুকুৰা পা মাংস পাঁচ কেজিমান লাগিছিলে হেৰি নহয় তোমালোকৰ তোমাৰ পৰা লাগিছিলে দিব পাৰিবানে পাঁচ কেজি কাইলৈ মানে মোৰ ল'ৰাটোৰ বাৰ্থডে আছে তাৰ কাৰণে লাগিছিলে কুকুৰা মাংস পাঁচ কেজিমান তুমি খালি সব হিচাপ ভালকৈ কিমানকৈ ল'বা কেজি আঢ়ৈশ অঁ এই কিবা এটা মিলাই মেলি হিচাপে এটা কৰিবা আৰু পাঁচ কেজিমানত কিমান হয় খালি কুকুৰা মানে কাটি মেলি মোক খালি ঘৰত দি থৈ যাবহি লাগিব পাৰিবাানে ৰাতিপুৱা এঘাৰমান বজাতে অঁ তাৰমানে ধৰা দুই বজাত ৰিচিপশ্যনটো দিছোঁ আৰু ল'ৰাখিনি লগৰ ল'ৰা ছোৱালীবিলাককো মাতিছোঁ আৰু ওচৰা পাঁজৰে মাতিছোঁ বনাওঁতেই মেলোতে অকণমান টাইম ল'ব যে সেইকাৰণে লাগিছিলে আৰু

অঁ হ'ব সিমান সময়ত দিলেও হ'ব এনেই পাঁচ কেজিত কিমান হ'ব বাৰু মাংস বাৰশ পঞ্চাছ টকা বাৰশ পঞ্চাছ টকা যে পঞ্চাছ টকা এটা এৰি দিবা আৰু বাৰশ টকা ল'বা আৰু তেনেকৈ দিব পৰা হ'বনে হ'ব নহ্ এই তোমাৰ কুকুৰা ফাৰ্ম আছে নে কি অঁ অঁ অঁ ঘৰতে নহ্ অঁ কুকুৰাবোৰ এতিয়া কি কিমান কেজিৰ কাৰমান হৈছে তোমাৰ

হয়নি অঁ অঁ হ'ব বাৰু ঠিক আছে মোক খালি তুমি সময় দি থৈ যাবা বাৰু দেই অঁ অঁ আৰু পঞ্চাছ